আপুনি নিৰ্মল চক্ৰৱৰ্তী হয়নে অ' মই এনে হেৰি আপুনি সূতা কাটে বুলি শুনিছোঁ আপোনাক মই তাকে ওপৰতে গৱেষণা কৰি আছোঁ তাৰমানে সেইটো কাৰণে আপোনাক অকণমান কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা

নহয় আপুনি এনে মেচিনত কাটে নে নিজে হাতেৰে কাটে অ'

হয় হয় মানুহ এনে আপুনি ইণ্ডাষ্ট্ৰি খুলি লৈছেনে নে এনেই লগতে ঘৰতে লৈ পেলাই দুজনমান লৈ পেলাই কৰি আছে

হয় হয়

হয় হয় মই এনে আপোনাৰ পৰা অকণমান শিকিম বুলি ভাবি আছিলো মানে সেইটো কাৰণে মানে আপোনাক ফোন কৰা হৈছে হয় হয় হয়

হয় হয় হয় হয় হয় হয় ঠিক আছে নহ'লে হ'ব দিয়ক মই আকৌ প্ৰয়োজন হ'লে আপোনাক মই ফোন কৰিম